আমাৰ স্কুলৰ যোনটো লাইব্ৰেৰী আছিলে সেইটো বহুত ডাঙৰ আছিলে বহুত কিতাপো আছিলে পঢ়া শুনা কিতাপৰ বাহিৰেও ন'ভেল ষ্টৰী বুক সেইবোৰ ৰখা হৈছিলে আমাৰ ক্লাছ ছেভেনৰ পৰা লাইব্ৰেৰী পিৰিয়ড এটা দিয়া হৈছিলে তাৰ পিছত আমি গৈ পালে চব ষ্টুডেণ্টছ গৈ পালে তাতে চাইলেণ্ট ৰীডিং কৰোঁ সেই যোনটো কিতাপ পঢ়াৰ যোনটো হেবিট সেইটো তাৰ পৰাই ষ্টাৰ্ট হ'ল সৰুতে কিছুমান পঢ়া কিতাপ আছিলে মোৰ ফেমাছ স্পাই আগাঁথা ক্ৰিষ্টি নেনচী ডিঅ' হেৰী পটাৰ এইবোৰ পঢ়ি ভাল পাইছিলো একেবাৰে যেতিয়া সৰু আছিলো তেতিয়া টিংকল পঢ়িছিলোঁ টিংকল কমিক তাৰ পিছত ফকটেল কিছুমান পঢ়িছিলোঁ তাৰ পিছত লাহে লাহে হেৰী পটাৰ পঢ়া ষ্টাৰ্ট কৰিলোঁ নেনচী ডিঅ' আগাথা ক্ৰিষ্টি এইবোৰ চব চাছপেন্স আছিলে চাছপেন্স থ্ৰীলাৰ ডিটেকটিভ ষ্টৰীজ এইবোৰ পঢ়ি বেছি ভাল পাইছিলোঁ আৰু লাইব্ৰেৰীত আমি যেতিয়া ব্ৰেক টাইমতো যদি হয় আমি মানে তাতে গৈ পেলাই আমাৰ স্কুলৰ যোনটো লাইব্ৰেৰী আছিলে তাতে গৈ পেলাই আমি কিতাপ ল'ব পাৰোঁ কিতাপ ইছ্যু কৰিব পাৰোঁ আৰু এটা টাইম পিৰিয়ড দিয়া থাকে সেইটো টাইম পিৰিয়ডৰ ভিতৰত আমি কিতাপটো ঘূৰাই দিব লাগে আৰু বহুত কিছুমান কিতাপ পঢ়িছিলোঁ কিন্তু এইকেইটা মোৰ ফেভৰেট আছিলে